অঁ মণিমালা বাইদেউ হয়নে মই হেনৱালি পঞ্চায়তৰ পা কৈছোঁ এইবিলাক আমাৰ ইয়াত আঁচনিবিলাক ভাল ধৰণে মানুহে পোৱা নাই সেইটো কাৰণে আপোনাক সুধিব বিচাৰিছোঁ হেৰিয় অৰুণোদয় আঁচনি জলযোগৰ আঁচনি এইবিলাক আঁচনিবোৰ পোৱা নাই কাৰণে আপত্তি কৰিছে আপত্তি কৰা কাৰণে মই আপোনাক বিষয়টো জনাব বিচাৰিছো কি কাৰণেনো পোৱা নাই অঁ

অঁ

অঁ অঁ ঠিকে

অঁ

অঁ

অঁ

অঁ

সেইটোৱে আৰু

অঁ অঁ অঁ অঁ হয় হয় অঁ হয় হয়

কাউঞ্চিলাৰগৰাকীৰ নাম আছিলে হেৰি নিপা নিপা বৰুৱা অঁ অঁ

সেইটোৱে আকৌ

কৰি পেলাই

অঁ

অঁ সেয়াই আঁচনিবিলাক পাবলৈ ওচৰ চুবুৰীয়াসকলে অলপ আপত্তি কৰাৰ কাৰণে আপোনাক এইখিনি মই সুধিবলৈ মানে আগবাঢ়িলোঁ অঁ

অঁ ঠিকেই তাকেহে আকৌ যিবিলাকে পাব লাগে তেওঁৱে নাপায় অঁ অৰুণোদয়

অঁ

অঁ

অঁ

আজি অঁ ঠিক আছে অঁ অঁ অঁ ঠিক আছে তেতিয়াহ'লে সেই সিমানখিনি কথা জানিবলৈ মোৰ ইচ্ছা হৈছিলে সেইটো কাৰণে পোৱা

অঁ ঠিকে

হয় হয় হয় অঁ

অঁ শুনিছিলো দিছে বুলি

সেইটোৱে আকৌ নোপোৱাবিলাকে পালে সুবিধাটো হয় কাৰণ কেলে বহুত নিম্ন শ্ৰেণীৰ মানুহ আছে তেওঁলোকৰ অজোৱা আপত্তি শুনিলে বেয়া লাগে সেইটো কাৰণে

অঁ ঠিক অঁ হয় হয় ভাল ধ বেয়াও লাগে ঠিক আছে বাৰু অঁ পানী যোগানৰ আঁচনি খুলিছে নতুনকৈ এতিয়া তেনেধৰণে সকলোখিনি মানে সুবিধা কৰিব পৰা নাই অলপ কম কমকৈ কৰি আছে আৰু সেইটো কাৰণে সোনকালে সকলোখিনি ভাল কথা ভাল লাগে অঁ

অঁ দি আছে দি আছে পৰিচালনা নকৰিলেহে বেয়া লাগে

অঁ অঁ সেইটোৱে আকৌ দিন লাগে

ত জব কাৰ্ডৰ দ্বাৰা অঁ অঁ অঁ

অঁ অঁ শুনি আছোঁ শুনি আ

অঁ ঠিকে ঠিকে অঁ এই পোৱাহি স অনাসকলে অলপ দেৰি কৰি দিয়ে

তেওঁলোকে অনাসকলে আৰু ঘাতে বাতে অলপ